অঁ কওকচোন ক'ৰ পৰা কৰিছে অঁ কিহৰ কাৰণে কৰিছিলে কওকচোন হয় হয় হয় হয় হয় হয় কৰি আছোঁ কৰি আছোঁ মোৰ দহ পোন্ধৰ বিঘামান আছে বিছ বিঘামান মই লিজতো লৈছোঁ আৰু অঁ অঁ ঠিক আছে ঠিক আছে কৰক কৰক মোৰ পৰা হেৰিটো লৈ ল'ব কৰিব কৰিব পাৰিব অঁ মোৰ মানুহ আছে মই নিজেও হেৰি কৰোঁ মোৰ মেচিন আছে পানী দিয়া মানুহে পানী দিয়ে তাৰপিছত অঁ তাৰপিছত আপোনাৰ মানে মই কটা হেৰি পাত ওলোৱাৰ সময়ত মোৰ মেচিনো আছে মানুহো আছে আৰু প্ৰডাক্ট ঠিকে আছে প্ৰডাক্ট ঠিকেই আছে ঠিক আছে ঠিক আছে ক'ত ল'ব অঁ মোনাবাৰী ধুনীয়া মাটি সেইটো চাহখেতিৰ কাৰণে ভাল আৰু অঁ অঁ অঁ